আমাৰ গাঁৱত অতিমাত্ৰা পানীৰ নাটনি আজিলৈকে হোৱা নাই বা খৰাং হোৱা নাই আমাৰ খোৱা পানীৰ তেনেকুৱা অভাৱ নাই কিন্তু খেতিৰ সময়ত পানীৰ নাটনি হয় কেতিয়াবা কাৰণ বৰষুণৰ পৰিমাণ আজিকালি যথেষ্ট পৰিমাণে কমি গৈছে আৰু গোটেই গাঁওখনত মথাউৰি বন্ধাৰ নিচিনাকৈ হোৱাৰ বাবে কোনোফালৰপৰা পানী আহিব নোৱাৰে আৰু ওচৰত তেনেকৈ নদী বা বিল তেনেকৈ নাই আৰু চাইডৰ জেগাবোৰত যদিও বানপানী হয় আমাৰ ইয়াত মথাউৰি থকাৰ কাৰণে সেই পানীতো ৰাখি দিয়ে আৰু সেইকাৰণে খেতিৰ পানী যথেষ্ট কম দেখিবলৈ পোৱা যায় আৰু মেচিন লগাই পেলাই সেই খেতিৰ পথাৰত পানীৰ সিচনি কৰা হয়